আমাৰ অঞ্চলৰে মানুহবোৰ আমাৰ অঞ্চলৰ মানুহবোৰ সচেতন হয় তেওঁলোকে স্বাস্থ্য প্ৰতি পূৰা সচেতন হৈ থাকে আৰু বিশেষকৈ আমাৰ গাঁও অঞ্চলত আজিকালি বহুত উন্নত হ'ল এতিয়া বৰ্তমান আমি খোৱাপানীৰপৰা ধৰি থকা মেলা বাচন বৰ্তনৰ পৰা ধৰি আমাৰ স্বাস্থ্য বিভাগ চব ফালৰপৰাই আমাৰ গাঁৱৰ গাঁৱৰ ৰাইজ এতিয়া সকলো সচেতন আমাৰ গাঁৱত স্বাস্থ্যপক্ষে আমি সদায় সদায় আমি শুই উঠিয়ে ঘৰ দুৱাৰ চাফচিকুণ কৰোঁ তাৰ উপৰি আমি মোচোঁ আমি মোচোঁ ঝাৰু দিওঁ প্ৰদূষণমুক্ত কৰি ৰাখোঁ ধূপ ধূনা জ্বলাওঁ তাৰ উপৰিও আমি সকলো কাম আমি নিয়াৰিকৈ কৰোঁ বিশেষকৈ জাবৰ জোথৰ য'ত যেনেকৈ জাবৰ জোথৰ পৰি থাকে আমি সেইবিলাক সদায় সাৰি পুচি জ্বলাই দিওঁ তাৰ উপৰি আমি কাপোৰ কানিৰপৰা ধৰি এনেকৈ যি হওক ঘৰত লেতেৰা বাচন বৰ্তনত ক'ৰবাত যদি বাহিৰত পানী যুগুত খাই থাকে আমি সেইবিলাক আমি সদায় আঁতৰাই পঠিয়াওঁ পেলাই দিওঁ আৰু বিশেষকৈ আমি জাবৰ যেনেকৈ ধৰক বাৰীৰ ভিতৰত আমাৰ গছ গছনিৰ ওচৰত পানী জমা হোৱা সেইবিলাক ঠাই আমি চাফচিকুণ কৰি ৰাখোঁ লগতে আমি কিবা কিবা অকণমান ৰাসায়নিক কিবা ৰাসায়নিক দ্ৰব্য বা জৈৱিক দৰৱ দি হ'লেও আমি মহ মাখি তেনেকৈ নহ'বৰ কাৰণে আমি সেইবিলাক আমি খুব সচেতনকৈ ৰাখোঁ সযতনে ৰাখোঁ আৰু ঘৰৰ কাপোৰ কানিৰপৰা ধৰি আমি বাচন বৰ্তন খোৱাপানী আমি চব ঢাকি ৰাখোঁ তাৰ উপৰি ঢাকি ৰাখোঁ তাৰ উপৰি আমি বিশেষকৈ আমি খুব খুব সজাগতাৰে থাকোঁ ৰক্ষা কৰোঁ এঘৰত যদি আমি বিশেষকৈ দেখোঁ বসন্ত ৰোগটো আমাৰ প্ৰায় আজিকালি আহিবলৈ ধৰিছে আহে আমি সেই যেতিয়াই বসন্ত ৰোগ আহে গাঁৱত দেখা দিয়ে আমি তেতিয়া আমি ৰাইজ আমাৰ গোটেই গাঁৱৰ ৰাইজে আমি প্ৰত্যেক ঘৰতে ধূপ ধূনা কাঠি জ্বলাই আমি ঘৰ দুৱাৰ চাফচিকুণ কৰি ৰাখোঁ ৰাখোঁ যাতে আমি কোনো আমাৰ ইয়াত বীজাণু আহিব নোৱাৰে তাৰপৰা ঘৰত যদি কাৰোবাৰ ঘৰত আমি জ্বৰ বেমাৰ মাথা কামানী যদি হয় আমি লগালগ তাৰ প্ৰাথমিক চিকিৎসাৰ বাবে আমি ওচৰৰ হস্পিতেলত বা আৰু বা ওৱান জিঅটোত মাতি আমি তৎ তৎকালীনভাৱে তাৰ আমি চিকিৎসা ব্যৱস্থা কৰোঁ তাৰ উপৰিও আমি খোৱা বিশেষকৈ আমাৰ গাঁৱত খোৱাপানীটো আমাৰ অকণমান প্ৰব্লেম থাকে খোৱাোপানীটো আজিকালি প্ৰায় ঘৰে ঘৰে আমি পানীখিনি প্ৰদূষণমুক্ত কৰিবৰ কাৰণে আমি ফিল্টাৰ ব্যৱহাৰ কৰোঁ আমাৰ গাঁৱলীয়াভাৱেই হওক বাৰু বাৰী দি হ'লেও হওক বাৰু বা কিনি অনা ফিল্টাৰেই হওক যেনেকেই নহওক আমি তাৰ ব্যৱহাৰ কৰোঁ তাৰ উপৰিও এতিয়া আমাৰ এতিয়া গৰম ছিজন খুব চুলি আছে বিশেষকৈ বৰষুণো বেছি সেইকাৰণে আমাৰ য'তে ত'তে এতিয়া পানী জমা হৈছে বিশেষকৈ আমাৰ গাঁৱত খুব পানী জমা হয় ৰাস্তা পদূলি আমাৰ অকণমান বাৰী ঘৰবিলাকো আহল বহল সেইকাৰণে ছাইডত অকণমান খাল বিলো থাকে সেইটো সৰু সৰু কুঁৱাও থাকে পানীও জমা হয় বৰষুণতো সেইবিলাকো আমি বিশেষকৈ আমি চাফচিকুণকৈ ৰাখিছোঁ ৰাখোঁ বিশেষকৈ আমি ডেটল চেটল ফেনাইল চেনাইল মাৰোঁ বীজাণুটো নাহিবৰ কাৰণে ঘৰলৈ আৰু মোচোঁ এনেকুৱাবিলাক কণী পাৰিবৰ নোৱাৰিব নোৱাৰিবৰ কাৰণে আমি সেইবিলাকতো অকণমান সজাগ হৈ থাকোঁ আমি ভিতৰখনো বিশেষকৈ আমি খুব চাফচিকুণকৈ ৰাখোঁ বেমাৰ আজাৰ যাতে নহয় তাৰ উপৰি খোৱাপানীটো বিৰাট ধ্যান দিওঁ ধ্যান দিওঁ কাপোৰ কানিটো আমি ধ্যান দিওঁ আৰু প্ৰত্যেকজন প্ৰত্যেকৰ ঘৰতে আমাৰ সেইটো ধ্যান দিয়াটো সেইটো খুব কৰ্তব্য চাফচিকুণাতো তাৰ উপৰিও আমি বিশেষকৈ বিশেষকৈ আমি খোৱা খোৱা খাদ্যটো আমি ধৰি থওক এতিয়া চব ফল মূল এতিয়া আমাৰ এই গৰম চিজনতে আমাৰ ধৰি থওক ফল মূলবিলাক আমাৰ গাঁৱত উৎপাদন হয় যেনেকৈ কঁঠাল আম আম চব এতিয়া আমাৰ বাৰিষা ছিজন যেনিবা এতিয়া গৰমদিনতে হয় আৰু সেইবিলাক বস্তু আমি উদঙাই বা ধৰি থওক গছতে খোৱাবস্তু আমি চৰায়ে খোৱা কিবা খোৱা আমি সেই বস্তুবিলাক খাব নালাগে এইবিলাক আমি নেখাওঁ খালে হয়তো আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া কিয় বেয়া হয় তাত আমি যদি খোৱা খোলা বস্তু খাই দিওঁ তাত আৰু সেই মাখি পৰুৱাই গৈ পিনি তাত হয়তো কণীও পাৰিব পাৰে কণীৰপৰা আমি যদি সেইটো বস্তু খাই দিওঁ তেতিয়াহ'লে হয়তো তাৰ ওপৰত আমাৰ কণী পাৰি দিয়া বস্তু খালে আমাৰ পেটটো হয়তো এইটো পেলুৰপৰা ধৰি অন্যান্য বেমাৰে দেখা দিব পাৰে সেইকাৰণে আমি আজিকালি আজি এতিয়া আমি গোটেই গাঁওৰ ৰাইজসকল সজাগ হৈছোঁ আৰু সজাগ আমাৰ জানে চাৰা গাঁও ৰাইজে যে এইবিলাক বস্তু উদঙাই থোৱা বস্তু খাব নালাগে আৰু বিশেষকৈ উদঙাই থোৱা আমাৰ পানী ভিতৰত থকা পানীবিলাক যদি আমি উদঙাই থওঁ তেতিয়াহ'লে তাত মাখিয়ে কণী পাৰিব মাখিয়ে কণী পাৰিলে হয়তো তাত অন্যান্য বেমাৰে আমাৰ লক্ষণ দেখা দিব যেনে মেলেৰিয়াৰপৰা ধৰি অন্যান্য বেমাৰে আমাৰ ইয়াত আমাৰ গাত দেখা দিব পাৰে সেইকাৰণে আমি চাফচিকুণতাটো খুব আমি আমাৰ উপলব্ধ কৰোঁ আৰু সচেতন হওঁ যদি প্ৰতি কোনোবাই বেমাৰ গ্ৰহণী শাও পৰা এনেকুৱাবিলাক বেমাৰো দেখা পোৱা যায় সেইকাৰণে আমি খুব খুব চাফ চিকুণ চাফ চিকুণত কৰি আমি খাদ্যবিলাক সামৰি থওঁ আৰু এই বাৰিষা ছিজনটো গৰম ছিজন বিশেষকৈ এই ছিজনত আমাৰ ইয়াত বাৰু বৰষুণ গাঁৱৰ বৰষুণটো চবতে বেছি হয় হ'লেও আমাৰ গাঁৱৰ লোকৰ খেতি খেতিৰ সময় এই সময়ত আমাৰ বাৰীয়ে ঘৰে আমাৰ খেতিয়ৰ মূলকত উৎপাদনটোও বেছি হয় তাৰ উপৰি আমি সেইকাৰণে সজাগ হ'ব লাগে যে আমি এইবিলাক বস্তু আমি উদঙাই খাব উদং হৈ থকা খাব নালাগে আৰু সেইকাৰণে চব সকলোকে কওঁ যে মই প্ৰত্যেকটো বস্তু আমি যিকোনো খাদ্য হওক মাছ মাংস হওক কেঁচা ফল মূল হওক সদায় কাটি থ'লে ভাল ধৰণে ঢাকি থ'ব লাগে ঢাকি কৰিহে থব লাগে মানুহ এই ক্ষেত্ৰত আমি চব সকলো সজাগ হ'ব লাগে আৰু তাৰ উপৰি আমি কেতিয়াবা গাঁৱত যদি আমাৰ কি কয় এই বেমাৰ আজাৰ এটা কিবা এটা দেখিলে চবেই সচেতন হৈ থাকিব লাগে যে মোৰ ঘৰত আজি কিবা বেমাৰ সুচৰা ইটো সিটো এই ডায়েৰিয়া হৈ গৈছে কিবা হৈ গৈছে সেইকাৰণে আমি যেতিয়া লগালগ কথাটো গম পাই যাওঁ হস্পিতেলত খবৰ দিব লাগে মাতিব লাগে চিকিৎসাৰ কাৰণে প্ৰাথমিক চিকিৎসাৰ কাৰণে মাতিব লাগে সেইকাৰণে আমি সকলো সজাগ হৈ এই গাঁৱৰ এই এই গাঁৱৰ ৰাইজসকলে আমি বন্ধ এই কি কয় এই বেমাৰৰ ক্ষেত্ৰত যুঁজিবলৈ হ'লে চবেই আগবাঢ়ি যাব লাগে আৰু গোটেই ৰাইজ সচেতন হৈ থাকিব লাগে বেমাৰ বিশেষকৈ গাঁৱত বাৰিষা চিজনতে বেছি হয় এতিয়া বোকা পানী মানে গৰমো বেছি হয় সেইটো কাৰণে খোৱা বস্তুৰপৰা ধৰি আদি কৰি চব চবতে আমি সচেতন হৈ চলিব লাগে